আমাৰ ঘৰৰপৰা মোটামুটি দহ কিলোমিটাৰ আঁতৰত এখন সাপ্তাহিক বজাৰ হয় আশে পাশে আছে বাৰু সাপ্তাহিক বজাৰ যথেষ্ট আছে হ'লেও সেইখন ক'ব গ'লে কাৰণ বিখ্যাত ক'ব লাগিব বেচিমাৰি বজাৰ দৰং জিলাত পৰে সেই বজাৰখনত চব্জি সোম সোমবাৰে হয় সাপ্তাহিক বজাৰ আৰু এনে দৈনিক তাতে শাক চব্জি এইবিলাক বিক্ৰী হৈয়ে থাকে দৈনিক কিন্তু সাপ্তাহিক হিচাপে সোম সোমবাৰে বজাৰখন হয় আৰু সেই বজাৰত শাক পাচলিকে আদি কৰি জীৱ জন্তু শস্য গোটেইখিনি এটা উচিত মূল্যত বিক্ৰী হয় আৰু সেই বজাৰখন প্ৰধানকৈ ক'বলৈ গ'লে শাক চব্জি শাক চব্জিৰ কাৰণে বিখ্যাত আৰু সেই বজাৰখনত এনেকুৱা নাই যে যিটো শাক বা চব্জি তাতে পোৱা নাযায় সকলো শাক চব্জি তাতে পোৱা যায় আৰু সেই বজাৰখনৰ যি আমদানি হয় শাক চব্জি সেই শাক চব্জি উজনি অসমলৈ গৈ যায় গুৱাহাটীলৈয়ো যায় ক'বলৈ গ'লে গোটেই অসমতে মানে বেচিমাৰি বজাৰৰ শাক চব্জিৰ এটা সুনাম আছে সেই বজাৰখনত পৰিৱেশ এটা আছে ভাল পৰিৱেশ আৰু তাতে কোনো দূৰৰ মানুহ আহিফালে লাাঞ্চিত বা ঠগ ঠগ প্ৰবঞ্চনৰ ওচৰত মানে হেৰি হ'ব নালাগে তাতে কোনো ঠক প্ৰবঞ্চনা নাই বা চোৰ টোৰ তেনেকৈ নাই এখন সুন্দৰ বজাৰ এই তাতে আমাৰ অঞ্চলৰো যিবিলাক শাক চব্জি বা শস্য উৎপাদন হয় খেতিয়কসকলৰ তেওঁলোকে সেই শস্যবিলাক উক্ত জাৰখনতে বিক্ৰী কৰে উচিত মূল্যত আৰু সেই বজাৰখনত পৰ্যটকসকলে আহিলে

আৰু সেই বজাৰখন আমাৰ যিটো হেৰি পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ লগতে লগতে আছে গতিকে যাতায়তৰ ক্ষেত্ৰতো এটা সুন্দৰ ব্যৱস্থা আছে সেই বজাৰৰপৰা সুন্দৰ পৰিৱেশ তাতে গোটেই অসমৰে এই ব্যৱসায়ীসকলে আহি শাক চব্জিবিলাক তাৰপৰা লৈ যায় মুঠতে ক'বলৈ গ'লে এখন উৎকৃষ্ট বজাৰ ক'ব লাগিব আৰু তাতে মাছ মাছো সকলো ধৰণৰ মাছ আদি পোৱা যায় এখন উৎকৃষ্ট বজাৰ ধন্যবাদ